অঁ হয় কওকচোন শনিবাৰত আপুনি কোনফালে কলৈ যাব ওলাইছে বাৰু ডিব্ৰুগড়ত আপুনি উঠিব ক'ত হেল্ল' আপুনি উঠিব ক'ত তেজপুৰ অঁ আমি পৰুৱা চাৰিআলি আমি ৰাতি চাৰে আঠ মানত পাই যাম হয় হয় অঁ নাই নাই নাই নালাগে নালাগে অঁ অঁ নালাগে আমাৰ অঁ নাই নোৱাৰিম আমি নিব আমাৰ মানে বস্তু থোৱাৰ আছে ছেপাৰেটকে ঠাই অঁ নালাগে নালাগে নালাগে আপুনি আপোনাক তেজপুৰৰ পৰা ডিব্ৰুগড় চাৰে ছশ মান চাৰে ছশ হ'ব চাৰে ছশ হয় হয়

এই বেছি দূৰ নহয় আপোনাৰ এই টেম্পু চলিয়ে থাকে অঁ হয় হয় পাব হোটেল পাব হয় মাজত জখলাবন্ধাত ৰখাওঁ আৰু বোকাখাতত ৰখাওঁ আকৌ যোৰহাটত হয় আপোনাৰ আধা ঘণ্টামানৰ কাৰণে ৰখাওঁ আমি মাজে মাজে হয় হয় হয় খাই আহিব পাৰিব আপুনি অঁ আপুনি হয় হয় সেইটো আপুনি অনলাইন বুক কৰিবনে অফলাইন কৰিব বাৰু বুক অঁ অনলাইন যদি আপুনি ৰেডবাছত কৰে তাত চেক কৰি থাকিব পাৰে আমাৰ বাছ বাছখন আচলতে ইমান দেৰিটো নহয় কিন্তু আমি চাৰে আঠটামানত পাই যাম আহি তথাপিও আপুনি ৰেডবাছত চাব পাৰিব অঁ ঠিক আছে অঁ হয় হয় পাৰিম মই আপোনাক ফোন কৰি দিম ঠিক আছে ধন্যবাদ